ভাৰতৰ জলবায়ু বিশেষ বিশেষকৈ নাজানো তথাপিও থূলমূলকৈ ক'ব বিচাৰিছোঁ যে অসমৰ জলবায়ু সেমেকা ঠাইভেদে জলবায়ু বেলেগ বেলেগ ধৰণে হয় যেনে উৰিষ্যাত গৰম বেছি দিল্লীত ঋতু অনুযায়ী জলবায়ু বেলেগ হয় গৰম দিনত গৰম ঠাণ্ডা দিনত ঠাণ্ডা ঠিক তেনেকৈ শ্বিলঙত বাৰ মাহ ঠাণ্ডা হৈ থাকে চেৰাপুঞ্জীতো বাৰ মাহ ঠাণ্ডা হোৱা দেখা পাওঁ জম্মু কাশ্মীৰত বাৰ মাহ বৰফ পৰি থকা দেখা পাওঁ অৰুনাচল গছ গছনি বেছি হোৱা বাবে বাৰ মাহ সেমেকা হৈ দেখা পাওঁ অসমতো উজনি অসমত বৰষুণ বেছি নামনি অসমত বৰষুণ কম ইত্যাদি ইত্যাদি